হয় মই কণ্টেইনাৰ গাৰ্ডেনিং কৰিছোঁ আমাৰ ঘৰত যিহেতু ফুল আছে সকলো ধৰণৰ ফুলেই আমি ৰুও আৰু তাৰে কিছুমান ইণ্ড'ৰ আৰু কিছুমান আউটড'ৰত ৰুও আৰু ইণ্ড'ৰ ফুলৰ ক্ষেত্ৰত আমি কণ্টেইনাৰ গাৰ্ডেনিং কৰিছো কণ্টেইনাৰৰ তলত ফুটা কৰি দিওঁ তিনি চাৰিটামান ফুটা কৰি দি কণ্টেইনাৰটো বহাই লওঁ বহাই তাৰপিছতে মাটি আনো মাটিখিনি গোটেইখিনি মিলাই লওঁ তাত আলতীয়া বালিচহীয়া আকৌ গোবৰ মাটি দি তাত এটা ফুলবিধ হ'ব কাৰণে এটা দৰৱ দিওঁ ৰাসায়নিক দৰৱ সেই দৰৱখিনি মিক্স কৰি গোটেইখিনি মিহি কৰি লৈ তাৰ ভিতৰত সোমোৱাই দিওঁ কণ্টেইনাৰটো সোমোৱাই লৈ প্ৰতিবিধ ফুল তাত ৰুই দিওঁ আৰু কিছুমান ফুল ৰ'দ দিলে আমি তাত পানী দিওঁ আৰু কিছুমান পানী হোৱা জেগাত থা নাৰাখো ৰ'দলৈ লৈ আহো ৰ'দত থকাখিনি ৰ'দত থাকে পানীত যেতিয়া পানী শুকাই যায় তেতিয়া আমি পানী দিওঁ দি সেই কণ্টেইনাৰটো ধুনীয়াকৈ সদাই চকু দি ৰাখো যাতে শুকাই নাযায় শুকাই গ'লে অলপ অলপ পানী দি দিওঁ তাত তেতিয়া ধুনীয়া হৈ থাকে আৰু সেই কণ্টেইনাৰবিলাকত কিছুমান সৰু সৰু প্ৰতিবিধৰ ফুলত তাত কিছুমান সৰু থাকে কিছুমান ডাঙৰ থাকে সেই ফুলবিলাক সদাই আমি তাক খুচৰি খুচৰি কিনাৰটো ধুনীয়াকৈ দিওঁ যাতে সি ফুলজোপা সজীৱ হৈ থাকে আৰু তেনেকুৱা ধৰণে জলকীয়া খেতি কৰো বস্তা পলিথিন বস্তা ডাঙৰ আনি পেলাই গুৰিতে কাটি লৈ তাত ধুনীয়াকৈ জলকীয়া ৰুই দিওঁ জলকীয়া পুলিবিলাক তাত ৰুই দিলে ৰোৱা আগতে তাত বালি মাটি আলতীয়া মাটি গোবৰ মাটি আৰু ৰাসায়নিক দ্ৰব্য কিছুমানো দিওঁ দি পেলাই মিক্স কৰি লৈ অ' ধেৰ জেগাত মানে হেৰি কৰি ৰুই দিওঁ গোটেই সেই বস্তাবিলাকত ধুনীয়াকৈ সৰু সৰুকৈ তাতো ফুটা কৰি দিওঁ তলত এটা বস্তাতে দিওঁ সেই বস্তাটো ওপৰত ৰুই পেলাই গোটেই জলকীয়াখিনি দিওঁ ভোট জলকীয়া যেতিয়া তাত মাটিবোৰ শুকাই যায় তাত পানী দিওঁ অলপ অলপ পানী দিলে মানে এই জলকীয়াবিধ ধুনীয়া হয় আকৌ বৰষুণ দিলে তাক লাহেকৈ কিনাৰলৈ হেৰি মাটিত থৈ দিওঁ বৰষুণৰ পানীত অকণমান তিতিলে ভাল হৈ যায় আকৌ ৰ'দ ৰ'দ দিলে ৰ'দলৈ উলিয়াই দিওঁ তেনেধৰণে আমি জলকীয়া খেতি এই এই হেৰি এনেকুৱা বস্তাৰ ভিতৰত কৰিবলৈ ধৰোঁ